হয় মই পোহনীয়া জীৱ জন্তু ভাল পাওঁ আমাৰ ঘৰত গৰু ছাগলী হাঁহ কুকুৰা এইবোৰ জীৱ জন্তু পোহা হয়েই আগৰে পৰা আমাৰ ঘৰত কুকুৰ পোহে দেউতা থাকোঁতে দেউতাৰ দিনতে এটা কুকুৰ আছিলে আমি সৰু হৈ থাকোঁতে সি আমাক স্কুলত আগবঢ়াই থৈ আহেগৈ দেউতাই যেতিয়া আমাক স্কুলত থবলৈ যায় সি চাইকেলৰ আগে আগে থ আমাৰ আগে আগে যায় আৰু ৰাস্তাত থকা গৰু ছাগলী আদি এইবোৰ ভুকি ভুকি ছাইড কৰি দিয়ে আৰু স্কুললৈকে আমাৰ লগত যায় আৰু আমাক স্কুলত নমাই দেউতাৰ লগত নাহে সি তাত দেউতাতকৈ আগতীয়াকৈ পথাৰে পথাৰে দৌৰি আহি ঘৰ পাই যায়হি আকৌ ঘৰত আহি ঘৰ পহৰা দি থাকে তেনেকৈ ৰাতিও ঘৰত পহৰা দিয়ে বা ঘৰৰ আমাৰ গৰু ছাগলীবোৰক যদি বেলেগ কুকুৰে বা অন্য জীৱ জন্তুৱে আহি লৈ ছাগলীটোক বেলেগৰ গৰুৱে আহি যদি খোঁচেহি কিবা কৰে তেতিয়াহ'লে সি ভুকি ভুকি ঘৰৰ মানুহক হ'লেও জনাব নাইবা সেই কুকুৰ বা ছাগলীটোক খেদি আতঁৰাই কৰি পঠিয়াব তেনেকুৱা সি আটাইতকৈ পোহনীয়া আছিলে মানে মৰমৰ আছিলে আৰু ঘৰত যদি চিনাকী মানুহ কোনোবা আহে তেতিয়াহ'লে কাকো আমনি নকৰে আৰু যদি অচিনাকী মানুহ আহে তেতিয়াহ'লে দুবাৰ বা এবাৰ ভুকি মানুহজনক অকণমান ঘৰৰ মানুহকিজনকো সচেতন কৰে আৰু ইজনেও যদি বেয়া কিবা মনোভাৱ লৈ অহা মানুহ থাকে চোৰ বা তেনেকুৱা তেতিয়াহ'লে তেওঁ গম পাই আতঁৰি যায় তেনেকুৱা আৰু বেয়া পোৱা জীৱ জন্তু বুলি ক'বলৈ হ'লে বেয়া পোৱাও এটা আছে মেকুৰীটো এইটো মই একেবাৰে দেখিব নোৱাৰোঁ মানে বহুত বেয়া পাওঁ মেকুৰীটো এইটো কাৰণেই যে সি মানুহৰ গাত আহিলৈ জঁপিয়াই ফুৰিবহি আৰু সৰু কিছুমান মানুহে মৰমো কৰে আহি গায়ে চায়ে উঠাই লয় সেইবিলাক অভ্য়াস মেকুৰীৰ থাকেই গাত চাত আহি বগাই থকা সেই নখ যে লগাই দিয়ে এইটো কাৰণে বহুত বেয়া পাওঁ আৰু এই খাবৰ সময়ত ডাইনিং টেবুলত বহি যদি খায় তেতিয়াহ'লে আপোনাৰ এই ভৰিৰ তলত আহিলৈ পেনি যে গুঁগুৱাই গুঁগুৱাই নেগুৰডাল গাত কোবাই থাকে আৰু মাটিত বহি খালেতো আৰু কথাই নাই ভৰিৰ তলেদি আহি পীৰাখনৰ চুকেদি আহি কাঁহীখনৰ ওচৰত মুখখন দি খাবলৈ বিচাৰে এইবিলাকৰ কাৰণে মেকুৰীটো বেয়া পাওঁ বাকী কুকুৰ পোহনীয়া জীৱ জন্তুৰ ভিতৰত কুকুৰটো মোৰ আটাইতকৈ ভাল লাগে যদি তাক মৰম কৰে তেতিয়াহ'লে সি কেতিয়াও সেই মৰমখিনিক হেৰি নকৰে মানে

ৰ্প্ৰতিদানস্বৰূপে সি নিজৰ যি বিশ্বাস সেয়া আপোনাৰ প্ৰতি দেখুৱাবই